আমাৰ ঘৰত আছে আমি এইগিলা জন্তু পোহি পোহি ভাল পাওঁ সেইগিলাখন আছেও গৰু ছাগলী হাঁহ পাৰ সেইগিলাখন পুহোঁ ডিমে চিমে পাৰ্লি বেচোঁ চানা হ'লি বেচোঁ ছাগলীৰ পোৱালি হৈছে পোৱালিকেইটা এতিয়া বেচ্ব লাগব সেনেহেন কৰি আমি চলি আছোঁ বহুত আগৰপৰাই আমি পোহনীয়া জন্তু ভাল পাওঁ আৰু পুহোঁ সেইগিলাখন পোহিও আছোঁ এতিয়াকলৈকে আছেই হাঁহ পাৰ ছাগল গৰু সব গৰু ছাগলী আমি চোৱা মেলা কৰোঁ ঘাঁহ পানী দেওঁ সেইগিলাখন কৰি থাকোঁ আৰু কিবা আছে